মই মৰিগাঁৱৰ পৰা কৈছিলোঁ এই আমাৰ গাৱঁৰ মানে যিখিনি বুঢ়া বুঢ়ী আছে মোকাল গাঁৱৰ আপোনাৰ বাছখন লাগিছিল চুপাৰখন মানে মানে অসম ভ্ৰমণৰ লেখীয়া পাঁচদিনৰ কাৰণে আপোনাৰ গাড়ীখন পাঁচদিনৰ কাৰণে লাগে ভাড়াটো কিমানকৈ ল'ব আপুনি কি কি জেগা নাই আপুনি পাৰ ডে' পাৰ ডে' ছিষ্টেমটত কৰক তেলটো আমি নিজেই ভড়াই ল'ম গাড়ীত আপুনি পাৰ ডে' কিমান ল'ব এখন গাড়ীখনত ভাড়া তেল চেল আমি যিমানটো খৰচ আমি কৰিম তেলত বাকী আপোনাৰ গাড়ীখনৰ ভাড়াটো কওক মানে ড্ৰাইভাৰ আৰু গাড়ীটো আপোনাৰ আৰু ধৰক বাকী আমাৰ খৰচ ছেভেন থাউজেণ্ডটো বহুত বেছি হৈছে দাদা অলপ কমাই দিয়ক না আমি সেই গাঁৱৰ মানুহহে গাঁৱৰ বুঢ়া বুঢ়ী কেইটা যাব আৰু আপুনিও আশীৰ্বাদ পাব এনেইটো মই এখন গাড়ী আও বাবা তেলৰ দাম কি কবা আমাৰ এখন গাঢ়ী এনেই পাতিছিলোঁ তাত এনেই পাৰ ডে' চাৰে পাঁচ হাজাৰৰ কথা কৈছিল আমি যদি পাঁচ হাজাৰমানকৈ পাওঁ যাম মানে যদি আপুনি যদি মিলাই মেলি দিয়ে পাঁচদিন বা ছয়দিন হ'ব বা দহদিন হ'লেও খৰচটো আমি সিমানে দিম আৰু যিমান দিন হয় আপোনাক পাৰ ডে' পাঁচ হাজাৰ মানেকৈ দিম ধৰক যদি হয় যদি আপুনি যদি কয় তেতিয়া আমি চিন্তা এটা কৰিম আৰু এই মাহতে যাম কিন্তু ডেটটো ফিক্স হোৱা নাই আপোনাক ডেটটো আমি এক সপ্তাহৰ আগত জনাই দিম এনেই গাড়ীখনৰ কথাটো আগত পাতি লৈছোঁ নহ'লে আকৌ দিগদাৰ হয় নহয় কওক পাঁচ হাজাৰ পাঁচশকৈ দাদা মই পাই আছোঁ পাঁচ হাজাৰ পাঁচশ পাই আছোঁ যদি পাঁচ হাজাৰকৈ হয় যাওঁ আৰু যদি পাঁচ হাজাৰকৈ নহয় বেলেগ আকৌ পাতোঁ মানে সেইটোৱেই কৈছোঁ আপোনাক যদি যদি এশ টকাৰ কাৰণে আপুনি কি লাগি আছেহে কি মানুহ আপুনি কিবা এটা কৰক এশ টকাৰ কাৰণে লাগি থাকে আপোনালোকে ড্ৰাইভাৰৰ খোৱা বোৱা চব আমিয়েই দিম আপুনি তাৰ পৰা কিবা এটা দিব পাঁচ হাজাৰ টকাকৈ দিম অঁ এই আপুনি এশ টকা দুশ টকা ধৰি নাথাকিব পাঁচ হাজৰকৈ ল'ব আৰু আমি কিবা এটা লাষ্টত মিলাই দিম আৰু আপোনাক কিবা এটা খাবলৈ ফোল এটাকে দিম দিয়ক দেই ঠিক আছে